মোৰ প্ৰিয় ইউটিউব খাদ্য ৰেচিপি চেনেলটো হ'ল আমাৰ গাওঁ তাত বহুত ধৰণৰ ভাল ভাল খাদ্য চেনেল আহি থাকে আৰু মই তাতে চাওঁ আৰু তাৰপৰাই মই বহুত ধৰণৰ খাদ্য বনাবলৈ শিকিছোঁ আৰু সেইটোও মোৰ ভাল লাগে